হয় হয় হয় কওকচোন

আছে আছে নামটো কি কৈছিল তাইৰ স্নেহা শইকীয়া ন কিমান শ্ৰেণীত পঢ়ি আছে তাই অষ্টম শ্ৰেণী স্নেহা এতিয়া কি হৈছে বাৰু তাইৰ হয় হয় এনেই কিহৰ দুৰ্ঘটনা এইটো অলপমান ডাঙৰে আছিল নেকি বাৰু হয় হয় ঠিকেই আছে বাৰু আপুনি ভালকে চিকিৎসাটো কৰাই ল'ব বাহিৰত গ'লে ভাল হ'ব বুলি মই ভাবোঁ কাৰণ বাহিৰত কি মানে এইবোৰ ভাল হয় অলপমান আৰু কথাটো হ'ল কি এতিয়া মানে স্কুলৰ পৰীক্ষাবোৰো ষ্টাৰ্ট হ'বৰ আৰম্ভ হ'বৰ হৈছে তাৰমানে অলপমান জলদি জলদি আহিলে ভাল হয় আৰু হয় হয় হয় ঠিক আছে বাৰু